উপন্য়াস পঢ়ি মই ভালপাওঁ আৰু মই বেছিখিনি সময়ে উপন্য়াস পঢ়িয়েই কটাওঁ কাৰণ উপন্য়াস পঢ়ি আমি নতুন জগতত বিচৰণ কৰিব পাৰোঁ উপন্য়াস পঢ়াতো মই টাইমখিনি অতিবাহিত কৰিবৰ কাৰণে বেছি